এই সমাজ বিজ্ঞান কিতাপখন নৱম শ্ৰেণীৰ শাখা একৰ বৰ মূল্যৱান এই কিতাপখন আপদেটেড হয় এই কিতাপখনৰ আপোনালোকৰ যোনখিনি প্ৰিণ্টিং আছে কিতাপখনৰ বৰ ধুনীয়াকৈ ব্যৱস্থা কৰা হৈছে কিতাপখন বহুত মূল্যৱান হয় আপোনাৰ কিতাপখনৰ বহুত বহুত বিভিন্ন ধৰণৰ জাতি জাতি সংস্কৃতিৰ সকলো কথা আপোনাৰ অসমৰ হওক গোটেই অসমকে ধৰি গোটেই ভাৰতৰ বিভিন্ন বিভিন্ন আপোনালোকৰ ভাষা ভাষা সংস্কৃতিৰ বিষয়ে আছে আপোনালোকৰ কিতাপখনত আপোনাৰ গোটেই দেশ বিদেশৰ গোটেই মেপসমূহ আছে তাতে তাকে পঢ়ি আমি আপোনালোকৰ বহুত বেছি জ্ঞান লাভ কৰিব পাৰোঁ আৰু আপোনালোকৰ এই কিতাপখনৰ কিতাপখন বৰ ধুনীয়াকৈ আপোনাৰ লাষ্টৰ বাইণ্ডিংটো বৰ ধুনীয়াকৈ কৰা হৈছে কিতাপখন লৈ ফুৰিবলৈ বহুত সুবিধা হয় সৰু হয় জোখৰ হয় ধুনীয়া চাইজৰ হয় কিতাপখন কিতাপখনৰ বাকী আপোনালোকৰ কিতাপখনৰ যোনটো প্ৰিণ্টিং প্ৰিণ্টিংটো বৰ ধুনীয়া